পৰ্যটনে আমাৰ অঞ্চলটো পৰিৱেশ নদ নদী জলাশয় পৰ্বত পাহাৰ আদিৰ ক্ষতি কৰাটোতো দূৰৰে কথা যিদৰে আমাৰ অঞ্চলটোৰ অঞ্চলটো পাহাৰ খান্দি যেনেধৰণে কয়লা উৎপাদন কৰিছে তেনেধৰণৰ আপোনালোকৰ ক্ষতি যাতে নহওক তেনেধৰণৰ আমি পৰ্যটনে নহ'বৰ বাবে আমি কিনো কৰিব পৰা তেনেকৈ উচিত হ গ'লে সেনেকুৱা যাতে নকৰক তেনেধৰণে আমি ক'ব পাৰি